আমাৰ গাঁৱত বহুতো ব্যৱসায় সম্পাদন আছে যেনেকৈ এতিয়া কাপোৰৰ দোকান ব্ৰয়লাৰ কটা দোকান আছে মণিহাৰী দোকান আছে আকৌ হেৰি হাঁহ কুকুৰা ফাৰ্ম ব্ৰয়লাৰ ফাৰ্ম ছাগলীৰ ফাৰ্ম গাহৰিৰ ফাৰ্ম তামোল পানৰ দোকান আছে খাৰু মণিৰ পৰা ধৰি বহুতখিনি দোকান আছে এতিয়া ধৰি লওক বাচন বাচনৰ দোকানো আছে মানে শাক পাচলিৰ দোকান চেন্দেলৰ দোকানৰ পৰা ধৰি সৌ সৌ এখন মিঠাইৰ দোকান চাহ চাহ মিঠাই সকলোবোৰ পোৱাকৈ এখন হোটেলো আছে তেনেকৈ বিভিন্ন ধৰণৰ দোকান আছে আমাৰ গাঁৱত